দাদা এইখন ৰাণাগা সেই পদূপ বৰা ঘৰত লাগিছেনে বাৰু ফাৰ্মত অঁ সেই মই মাংস ল'ম বুলি ভাবিছিলোঁ অঁ হেৰি কইলাৰ ল'ম বুলি ভাবিছিলোঁ কইলাৰ কইলাৰ

মোক পৰহিলৈ লাগিছিলে হয় দছ কেজিমান লাগিব কাটি দিব হয় এইটো দাম কিমান কইলাৰ অঁ অঁ অঁ অঁ তাৰছত এনেই পৰহিলৈ খানাটো কাইলৈ আনি থলে কিবা অসুবিধা হ'ব নি আপোনাৰ দিব পৰা সুবিধা হ'ব নহয় অঁ

আপুনি দিব আপোনাৰ দিব পৰা সুবিধা নাই নেকি

আপুনি দিলেহি বেছি ভাল হয় পইচাটো নিজে লৈ যাব তেতিয়া মাংসটো আপুনি নিজে ঘৰত দি যাবহি অঁ অঁ অঁ ঠিক আছে অঁ গম পালোঁ অঁ অঁ দছ কেজি এ আছে সৰু সুৰা খানা এটা অঁ খাই যাব খাই যাব অঁ অঁ ঠিক আছে অঁ হ'ব দিয়ক